আমাৰ অঞ্চলত অসমীয়া ভাষা কোৱা লোকসকলৰ মাজত প্ৰচলিত কিছুমান দিয়া কাহিনী হৈছে যেনে বুঢ়ী আই সাধু তিখৰ আৰু চুটি বাই সৰবজান আদি সৰবজানৰ সৰবজানৰ সাধুটোৰ লোকজনে কেনেকৈ গৈ নেকি কিমান পিঠা বনাইছিল তাৰ উমান তেওঁ পাইছিল দলাখনত থকা চিনটো চাই তেওঁ হিচাপ কৰিছিল আৰু তেওঁ ঘৈণীয়েকক সোধাত সৰবজান বুলি ভাবিছিল ঠিক তেনেকৈ তেনেকুৱা কিছুমান কাহিনী আমাৰ অঞ্চলত প্ৰচলিত হৈ থাকে